অঁ সেইটো ক'বলৈ পালেটো মই ভালেই পাওঁ আচলতে সেই সময়ত আমি যিটো সময়ত ৰে'ল যাত্ৰাৰে মানে গৈছিলোঁ তেতিয়া তেজপুৰৰ গণেশঘাট মানে জাহাজঘাট জাহাজঘাটতেই ৰেল ষ্টেচনটো আছিল পুৰণি ৰে'ল ষ্টেচন তেজপুৰৰ যিটো আছিল সেইটো তেজপুৰ জাহাজঘাটত আছিল আমি সেই জাহাজঘাটৰ পৰাই আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ ৰেলেৰে আৰু তেজপুৰৰ পৰা আমি যাব লাগিছিল ৰঙিয়া হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা আমি যাম শিলচৰ শিলচৰৰ পৰা আমি বাছেৰে বা অন্যান্য হেৰিৰে ব্যৱস্থাৰে আমি ত্ৰিপুৰালৈ যোৱাৰ কথা গতিকে আমি প্ৰথমতে যেতিয়া তেজপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ মোৰ টিকটটো সংৰক্ষণ মানে যিটো ৰেলৰ টিকট সেইটো মোৰ সংৰক্ষণ সংৰক্ষিতই আছিল মোৰ নামত গতিকে মই অসুবিধা পোৱা নাছিলোঁ মই যিহেতু মোৰ নতুনকৈ মই চাকৰিত জইন কৰা সেইখিনি সময়ত তেতিয়া মানে মই আমাৰ লগত যোৱা যি তিনিজন আছিল বিষয়া তেওঁলোকৰ সমানেই সুবিধাখিনি মই গ্ৰহণ কৰিব পৰা নাছিলোঁ মই তেওঁলোকতকৈ তলৰ আছিলোঁ গতিকে সেইসময়ত মই দ্ৱিতীয় শ্ৰেণীৰ যাত্ৰী আছিলোঁ মই গাড়ীত বাছৰ ট্ৰেইনৰ মই দ্ৱিতীয় শ্ৰেণীৰ যাত্ৰী গতিকে মই দ্ৱিতীয় শ্ৰেণীৰ যিটো শ্লীপাৰ তাতে বহি শুই মই গৈ গুৱাহাটী পালোঁগৈ সন্ধিয়া সময়ত গুৱাহাটী পালোঁগৈ গুৱাহাটীত আমি আমাৰ ট্ৰাংকবিলাক নমাই আমাৰ যিখিনি যন্ত্ৰ পাতি আছিল বা ৰি এজেন্টবিলাক আছিল সেইখিনি আমি নমাই লৈ আমি আমাৰ গুৱাহাটীৰ পৰা শিলচৰলৈকে আমাৰ যিটো ৰে'লৰ যাত্ৰা সেই যাত্ৰাৰ বাবে মোৰ নামত যিটো টিকট কটা হৈছিল সেই টিকটটো সংৰক্ষিত হৈ থকা নাছিল মানে সংৰক্ষণ সংৰক্ষিত টিকট নাছিল মই ৱেইটিং লিষ্টত আছিলোঁ গতিকে মোৰ এটা চিন্তা হৈ আছিল কেনেকে যাম যদি টিকটটো কনফাৰ্ম হৈ নাযায় তেতিয়া হ'লেতো মই যাত্ৰা কৰিব নোৱাৰিম চাগে মোৰ এটা নিজৰ ভয় লাগিছিল কাৰণ মোৰ অভিজ্ঞতা নাছিলে আগতে মোৰ ট্ৰেইনত তেনেকে যাত্ৰা কৰা পিছত যেতিয়া ট্ৰেইন যোৱাৰ আধা ঘণ্টা পঞ্চল্লিছ মিনিটৰ আগতে তাতে যিখন ব'ৰ্ডত ৱেইট যিখন টিকটৰ ৰিজাৰ্ভেছন চিট লগোৱা যিখন ব'ৰ্ড আছিলে সেই ব'ৰ্ডৰ ওচৰলৈ গৈ পেলাই মই চালোঁগৈ ওচৰত চাপিব নোৱাৰোঁ মানুহৰ হেঁচা ঠেলাত বাহিৰলৈ ওলাই গুচি আহোঁ আকৌ এবাৰ যাওঁ গৈ মোৰ টিকটৰ লগত নম্বৰটো মিলাই চালোঁ পি এন আৰ নম্বৰটোৰ লগত মিলাই চালোঁ নাই মোৰ নামত কোনো টিকট সংৰক্ষিত হৈ থকা নাই মোৰ ৱেইটিং লিষ্টতেই থাকিল গতিকে মোৰ ভয় লাগিছে মই কেনে ধৰণে যাত্ৰা কৰিম মই আহি পেলাই মোৰ লগত যোৱা কেইজনক ক'লো যে মোৰটো টিকটটো কনফাৰ্ম নহ'ল কি কৰিম কৈছে চিন্তা কৰিব নালাগে দিয়া আমি আছোঁ নহয় তোমাৰ আমি লৈ যাম এনে ধৰণে তেওঁলোকে মোক সকাহ দিলে নিৰ্ভয় মানে অভয় দান কৰিলে মই তাৰপিছতে নিশা আঠ বজাত আমাৰ যাবলগীয়া ট্ৰেইনখন আহি পেলাই প্লেটফৰ্মত লাগিলেহি তিনি নম্বৰ প্লেটফৰ্মত মই বস্তু বাহিনীখিনি আমাৰ প্ৰথম শ্ৰেণীৰ যিটো আমাৰ সংৰক্ষিত কোঠা আছিল কম্পাৰ্টমেণ্ট আছিল সেই বাকীকেইজনৰ লগতে মোৰ বস্তুখিনিও তাতে উঠাই দিলোঁ আৰু আমি তিনিজন চাৰিজন আছিলোঁ মুঠতে তিনিজন আৰু মই মোৰ সৈতে চাৰিজন গতিকে আমি চাৰিজনে সেই প্ৰথম শ্ৰেণীৰ কম্পাৰ্টমেণ্টটোত সোমালোঁ সোমাই লৈ বস্তু বাহিনীবোৰ আমি ঠান ঠিত লগাই অলপ সময় বহিছো ইতিমধ্যে আমি প্লেটফৰ্মতে আমাৰ খোৱা বোৱা আমি দক্ষিণ ভাৰতীয় যিটো ধোচা টোচা সেইবিলাক খোৱা মেলা কৰিলোঁ কৰি আমি গাড়ীত বহাৰ পিছতে আমাৰ লগত থকা এজনে মোক শুধিলে তুমি খেলিব জানা নে নাই তাচ খেলিবলৈ জানানে নাই মই বোলো মই জীৱনত তাচ খেলি পোৱা নাই কৈছে ঠিক আছে মই শিকাই দিম দিয়া এই বুলি কৈ তেওঁ মোক দুই এটা গেম শিকালে গেম শিকোৱাৰ পিছতেই ইতিমধ্যে টি টি আহি পালেহি ট্ৰেইন যাত্ৰা আৰম্ভ হোৱাৰ কিছু কিছু সময় পাছত টি টি আহিল টি টি জনে আহি পেলাই টিকেটবিলাক চেক কৰিলে প্ৰত্যেকৰে কৰাৰ পাছত মোৰ টিকটটোৰ কথাটো ওলোৱাত আমাৰ যিজন বিষয়া আমাৰ লগত গৈছিল ইনচাৰ্জ হিছাপে যিজন গৈছিলে তেখেতে ক'লে যে এখে এওঁ আমাৰ লগতে আহিছে আৰু এওঁৰ টিকেটটো কিন্তু কনফাৰ্ম নহ'ল মই বৰ আমি গতিকে এওঁক আমাৰ লগতে ৰাখিছোঁ আপুনি কাইণ্ডলি এটা টিকট ক'ৰবাত চিট এটা ওলাই যদি এওঁক দি দিব কাৰণ আমি চৰকাৰী কামতে আমি আহিছোঁ গতিকে আপুনি এইটো অলপমান আমাক সহায় কৰক তেতিয়া টি টি জনে ক'লে ঠিক আছে মই আগৰ ডবাবিলাকত চাই লওঁ ক'ৰবাত যদি আছে মই আপোনাক মাতি দিম আপুনি হেৰি কৰক ইয়াতে বৰ্তমান ইয়াতে থাকক গতিকে যেতিয়ালৈকে কোনো নাহে আপোনালোকে আপুনি ইয়াতে থাকক সেইমতে মই প্ৰথম শ্ৰেণীৰ তিনিজনটো আছিলে চাৰি নম্বৰ যিখন বেড আছিল ওপৰত তাতে মোৰ বিছনা পাৰি লৈ পেলাই ভগৱানক চিন্তি মই শুই আছোঁ হে প্ৰভু কোনো যেন নাহে আৰু এনেধৰণে গাড়ী ট্ৰেইন চলি আছে চলি গৈ পেলাই প্ৰায় দুই তিনি ঘণ্টাৰ পিছতো কোনো এজন যাত্ৰী নাহিলে যেতিয়া গৈ গৈ ষ্টেচনত গাড়ীখন ৰখে ৰখাৰ লগে লগে যেতিয়া এই চাই চাই কৰি পেলাই মানুহবিলাকে দৌৰা দৌৰি ক'ৰে এইফালৰ পৰা চাহৰ আহে বস্তু বাহিনী বিক্ৰী কৰা মানুহবিলাক যেতিয়া বাহিৰত দৌৰি ফুৰে তেতিয়া মোৰ মই বাহিৰলৈ চাওঁ কিন্তু মোৰ টোপনি তেতিয়ালৈকে অহা নাছিল কাৰণ মোৰ এটা ভয় ভাৱ মনত আছে যে যিকোনো মুহূৰ্ততে মই হয়তো মোৰ বিছনাখন এৰি দিব লাগিব কাৰণ নতুন যাত্ৰী কোনোবা আহিলেতো সেই যিজন সংৰক্ষিত ব্যক্তিজন যদি আহি যায় মই যাব লাগিব গতিকে মই ভগৱানক চিন্তি আৰু তাতে শুই আছোঁ আৰু কিছু সময় যোৱাৰ পিছত দেখিলোঁ বাকীকেইজনৰ নাকৰ শব্দত গোটেই তাল ফাল লগাই আছে গোটেই আমাৰ ৰে'লৰ কম্পাৰ্টমেণ্টটো মইহে সাৰে আছোঁ মোৰ এটাই চিন্তা যাতে কোনো নাহে আৰু এনেধৰণে যোৱাৰ পিছত কিছুসময় পিছত মোৰ টোপনি আহিল আৰু পুৱা সাৰ পাই উঠি দেখিলোঁ যে আমি আহি শিলচৰৰ যিটো ষ্টেচন আমি পাম নামিব লাগিব আমি সেই ষ্টেচনটোত আহি আমাৰ ট্ৰেইনখন আহি ৰে'লখন আহি তাত ৰখিলেহি আৰু আমাৰ বাবে ৰৈ থকা সেনাবাহিনীৰ গাড়ী ৱানট'ন গাড়ী এখন আহিছিল আমাক নিবলৈ আৰু তাতে আমাৰ বস্তু বাহিনীবিলাক উঠাই আমি সেনা চাউনিলৈ শিলচৰত অৱস্থিত সেনা চাউনিলৈ আমি গুচি গ'লো আৰু তাৰ পৰাই আমাৰ কিন্তু ৰে'ল যাত্ৰা তাতে শেষ হ'ল কিন্তু কিয়নো সেইখিনি সময়ত শিলচৰৰ পৰা আগৰতলালৈ ৰে'ল লাইন বহোৱা হোৱা নাছিল গতিকে আমি আৰ্মিক কনভয়ৰ মাজেদিয়েই আমি যাবলগীয়া হ'ল আৰু সেইবাবে যেতিয়া আমাৰ পিছদিনাখন ৰাতিপুৱাই আমাৰ কনভয়ৰ মাজতে আমাৰ গাড়ীখনো ভৰাই দিয়া হ'ল কাৰণ সেই সময়ত ত্ৰিপুৰাৰ টেলিয়ামৰা বা সেই অঞ্চলত উগ্ৰপন্থীৰ যথেষ্ট সক্ৰিয় হৈ আছিলে গতিকে আগে পিছে সকলো বা ৰিভল বন্দুক কামানেৰে আমাক আগে পিছে সুৰক্ষা দি আমাক ত্ৰিপুৰালৈ লৈ যোৱাৰ ব্যৱস্থা কৰিলে আমাৰ মোৰ ৰে'ল যাত্ৰাৰ ঘটনা মই ইমানতে শেষ কৰিলোঁ কৈ ভালেই লাগিল